আমাৰ অসমৰ আটাইতকৈ বেছি পালন কৰা উৎসৱ হৈছে বিহু বিহুত যিহেতু চবেই নতুন নতুন কাপোৰ লয় নতুন কাপোৰ পিন্ধি ভাল পায় নতুন সাজ খাই ভাল পায় সেইকাৰণে আমি বিহুত তিলৰ লাড়ু তিলৰ পিঠা নাৰিকল লাড়ু নাৰিকল পিঠা পানী পিঠা টেকেলী পিঠা পাটিচেপ্তা পিঠা বনোৱা হয় আৰু সেইবোৰ খাই মানুহে বহুত ভাল পায় আমাৰ অসমৰ মানুহো যিহেতু বিহু বুলি বহুত মতলীয়া হৈ উঠে সিহঁতে গান গাই ভাল পায় আৰু সেই গানৰ মাজত সিহঁতে খাইও বহুত ভাল পায় আমাৰ ঘৰত ৰান্ধে আপোনাৰ ভাতো বনাই খুৱায় তাৰ পিছত মাছ মাংস মানুহে খায় কিন্তু আমাৰ যিহেতু নিৰামিষ আমি নিৰামিষ সাজ খাই ভাল পাওঁ নিৰামিষ খানা খুৱাই ভাল পাওঁ সেইকাৰণে মানুহবোৰ আহে আৰু সিহঁতে পিঠা লাড়ু ৰুটি খায় আৰু সিহঁতে নিজৰ ফূৰ্তি কৰে